অ হেল্ল' অ কোৱা

অ জেগা দেখুৱাই দিব পাৰিম বাৰু অ অ

অ মাটি দাইল ঔটেঙা বুলি এখন দিয়ে আকৌ দাইল মা দাইল আৰু বেলেগ মানে মগু দাইল এনেকৈ ধুনীয়াকৈ বনাই মানে অ মই দেখুৱাই দিম বাৰু কেতিয়া যাবা খালি মোক ক'বা মানে ক'লটো কৰি

অহা সপ্তাহত ন' মোক যোৱাৰ যোৱাৰ আগতে ফোনটো কৰিবা অ অ মই দেখুৱাই দিম বাৰু অ